হেল্ল' গুডু এই কালিলৈ হেৰিলৈ যাওঁ ওলাবাচোন এই লাইবেৰীলৈ ডিষ্ট্ৰিক লাইবেৰী ডিষ্ট্ৰিক লাইবেৰী অঁ এই মেম্বাৰশ্বিপটো লৈ লওঁ বুজিছা নাই মেম্বাৰশ্বিপটো লৈ লওঁ কেতিয়াবা দুই এখন কিতাপ আনিবলৈ দৰকাৰ মানে দৰকাৰ নিজৰ হেৰিটোৰ কাৰণে হৈ যায় আৰু সুবিধাৰ কাৰণে হৈ যায় ডিষ্ট্ৰীক লাইবেৰীৰপৰা দুদিনৰ কাৰণে দৰকাৰ হয় পতককৈ লৈ আহিব পাৰোঁ কাইলৈ কাইলৈ ওলোৱা তেন্তে কাইলৈ যাওঁ

চিনাকি মোৰ নাই তাত কিবা ডকুমেণ্টছ চকুমেণ্টছ লাগে নি আধাৰ কাৰ্ড চাধাৰ কাৰ্ড এইবোৰ কিবাকিবি লাগে নি অঁ এই কাৰ্ডকেইখন লৈ পেলাই ওলাই দিলে হ'ল ন কাইলৈ আবেলি যাম ওলাবা

ঠিক আছে ঠিক আছে হ'ব অঁ অঁ অঁ অঁ ঠিক আছে কাইলৈ কাইলৈ আবেলি কাইলৈ আবেলি অঁ অঁ অঁ ঠিক আছে কালিলৈ যাম তেন্তে অঁ অঁ হ'ব অঁ অঁ হ'ব অঁ অঁ অঁ ঠিক আছে অঁ